আমাৰ ঘৰত বাগিচা পাতিছোঁ চোতালত কাৰণ আমাৰ ঘৰটো পকা ঘৰ বিল্ডিং ঘৰ নহয় সেইকাৰণে আমি আমাৰ ঘৰৰ ছাদত ছাদ নাই সেইকাৰণে আমি চোতালতে বাগিচা পাতিছোঁ আৰু চোতালত বাগিচা পাতিলে এটা সুবিধাও আছে চোতালত বাগিচা পতা ছাদত মাটি কঢ়িয়াব লাগিব তাৰপাছত কিবাকিবি দিব লাগিব কিন্তু চোতালত যদি বাগিচাখন পাতোঁ সেইবিলাকৰ কোনো দৰকাৰ নাই মাটিতে ৰুই দিব পাৰিম আৰু মাটিৰ পৰা কীটনাশক দ্ৰব্যও পাব বা সকলোবোৰ পানী পুলি বাগিচাৰ পুলি কেইটাই পাবলগীয়া বস্তুবোৰ পাব কিন্তু যদি আমি বাগিচাখন ছাদত পাতোঁ তেনেহ'লে পানী দিব লাগিব কীটনাশক দ্ৰব্য দিব লাগিব বা বা প্ৰয়োজনীয় বস্তুখিনি দিব লাগিব কিন্তু যদি আমি তাত নিদিওঁ তাত আমাৰ বাগিচাত পাতোঁ তেতিয়াহ'লে সেইবোৰৰ কোনো প্ৰয়োজন নাই আৰু বাগিচাত পাতিলে বহুতো পৰিবেশটো ভালে থাকে ছাদত পতাৰটো প্ৰকৃতি প্ৰাকৃতিকভাৱে অনিয়মত পৰে প্ৰাকৃতিক যিহেতু প্ৰকৃতিৰ নিয়ম গছ গছনি মাটিত হয় গতিকে মাটিতে বাগিচাখন মানে পাতিব লাগে মাটিত বাগিচা কৰা সেইটোৱে এটা কাৰণ আৰু মাটিত বাগিচা কৰিলে বৰষুণৰ পানী পৰি ধুনীয়াকে বাগিচাখন মিলি ধৰে আৰু মাটিৰ বাগিচাৰ ফুলবোৰে পাত ফুলৰ পাত সমূহ বা ফুলবোৰে ফুলৰ শিপাবোৰ গৈ ধুনীয়াকে মাটিডৰাও খামুচি ধৰে কিন্তু ছাদত বাগিচা পাতা সেইবোৰ কোনো সেইবোৰ কোনো একো ধৰা মেলাৰ কাম নহয় গতিকে মই বিচাৰোঁ বাগিচাখন সদায় মাটিতে ছাদত নহয় হেৰিয়াত চোতালত পাতিব লাগে সেইবাবে আমাৰ ঘৰৰ বাগিচাখনো চোতালত পাতিছোঁ ঘৰৰ বাগিচাখনত মোৰ বহুতো ফুল আছে ফুল সমূহৰ ভিতৰত জবা ফুল বেলি ফুল ইত্যাদি ইত্যাদি বহুতো ফুল আছে